মই যোৱা বছৰত পিকনিক খাবলৈ বুলি আমাৰ গাঁৱৰে মানুহৰ সৈতে শিৱসাগৰ গৈছিলোঁ লগত গৈছিল মোৰ মা পাপা ভাইটি পিকনিক খাবলৈ যোৱা অভিজ্ঞতাটো মোৰ খুবেই স্মৰণীয় হৈ আৰু ভাল লগা আছিল সেইদিনা মই ৰাতিপুৱা প্ৰায় তিনিটামান বজাতেই উঠিছিলোঁ এনেও পিকনিক খাবলৈ যোৱা বুলি ক'লে টুপনিয়ে নধৰে সেইদিনা আমি প্ৰায় ছটামান বজাতেই সেই শিৱসাগৰলৈ বুলি যাত্ৰা কৰিছিলোঁ মোৰ লগত প্ৰায় চল্লিছজনমান মানুহ গৈছিল আমি যাওঁতে ৰাস্তাত বহুত ফূৰ্তি কৰি গৈছিলোঁ যিহেতু প্ৰথমবাৰৰ বাবে মই দেখা পাইছিলোঁ বগীবিল দলংখন আমি তাত গৈ পাওঁতে প্ৰায় চাৰে নটামান বাজিছিল পোনপ্ৰথমে আমি চৰাইদেউ চাবলৈ গৈছিলোঁ চৰাইদেউত খুব মনোমোহা আৰু তাত চাবলগীয়া বহুতো বস্তু আছে চৰাইদেউত আগৰ দিনৰ পূৰ্বপুৰু ৰজাৰ পূৰ্বপুৰুষসকলৰ সমাধিস্থলী দেখা পোৱা যায় আৰু বৰ্তমানত চৰাইদেউক ইউনিস্ক' হিচাপে অন্তৰ্ভুক্ত কৰিছে তাত আমি সকলোবোৰ চাই মেলি ফটো উঠি পুনৰ আকৌ শিৱদ'ললৈ যাবলৈ গাড়ীত বহিলো শিৱদৌল গৈ পাই সকলোৱে সেৱা কৰিলো আৰু কাষতে থকা শিৱসাগৰ পুখুৰীটো চালো সকলোবোৰ চাই মেলি ফটো উঠিলো আৰু আকৌ আমি ৰংঘৰলৈ বুলি যাবলৈ গাড়ীত বহিলো ৰংঘৰত গৈ বহুতো বস্তু চালোঁ আৰু তাৰপিছত কাৰেংঘৰলৈ বুলি যাবলৈ ওলালোঁ তাত ফটো উঠি মেলি আকৌ তলাতল ঘৰলৈ ঘৰলৈ গ'লোঁ আৰু তাৰ কাষতে আমি সকলোৱে মিলি খানা খালো লগতে বহুতো ফূৰ্তি কৰিলো সকলোৱে নাচিলো গান গালো তাৰপিছত আমি সকলোৱে প্ৰায় চাৰিমান বজাত ঘৰলৈ যাবলৈ বুলি গাড়ীত উঠিলো বাটত আমি সকলোৱে ফূৰ্তি কৰিলোঁ আৰু নাচিলো প্ৰায় দছটামান বজাত ঘৰ পালোগৈ এই যাত্ৰাটোৰ অভিজ্ঞতাটো মোৰ খুবেই ভাল লগা আছিল আৰু সদায় মনত ৰৈ যাব